নমস্কাৰ মোৰ নাম গুণজিত শৰ্মা সাধাৰণতে দুপৰীয়া আমি ভাতে খাওঁ ইয়াতে ভাত দালি চবজি ৰাতি দুপৰীয়া মাছ মাংসও থাকে আৰু ৰাতি কেতিয়াবা অসুখ বিসুখ হ'লে ৰুটি পৰঠা এইবিলাক খোৱা যায় আৰু ৰাতি কম সুষম খাদ্য খোৱা যায় যেনে ধৰক কম পৰিমাণে দুপৰীয়া মানুহখিনি কাম বন কৰি থাকেতো অলপ বেছি পৰিমাণে ভাত তাত খায় আৰু কিন্তু আমাৰ ইয়াতে মানুহ সাধাৰণতে চব মানুহখিনি ভাতৰ ওপৰতে নিৰ্ভৰ ভাত চবজি দালি মাছ মাংস এইবিলাকে খাই থাকে আৰু গতিকে মানুহৰ প্ৰধান খাদ্যই হ'ল ইয়াতে ভাত ভাতখিনি সকলোৱে ব্যৱহাৰ কৰিব আৰু ডাঙৰ চবে বয়সষ্ঠ মানুহ চবখিনি মানুহেই ভাতৰ ওপৰতেই নিৰ্ভৰ কৰি থাকে গতিকে ভাতটো সদায় মানুহৰ বাবে প্ৰধান খাদ্য দুপৰীয়াও ভাত খায় ৰাতিও ভাত খায় আৰু কেতিয়াবা ধৰক ঘৰত কিছুমান মানুহৰ প্ৰেছাৰ চেছাৰ থাকিলে সিহঁতক ৰুটি ডায়বেটিছ বেমাৰী থাকিলে ৰুটি এনেহেন খোৱা লোৱাত ব্যৱস্থা কৰা হয় আৰু গাখীৰ কল এইবিলাক থাকেই গাঁৱলীয়া অঞ্চলত এইবিলাক নাম চবৰে থাকেই সেইকাৰণে শুকান খাদ্য হিচাপে ৰুটিটো ব্যৱহাৰ হয়েই আমি মোৰ সাধাৰণতে ঘৰত মই ভাতেই বেছি ব্যৱহাৰ কৰোঁ দুপৰীয়াও ভাত ৰাতিও ভাত এই ভাতখিনি খায়েই মানুহখিনি আমাৰ জীৱন ধাৰণ কৰি আছে গতিকে

ভাত পানী ৰান্ধে কিছুমানে ধৰক খৰি খেৰেদি কিছুমানে গেছেদি আৰু গাঁৱত প্ৰায় গৰম পানী ব্যৱহাৰ কৰে যেনে খৰিত গৰম পানী কৰি গা ধোৱা কিবা কৰা এইবিলাক কৰি থাকে আৰু গতিকে চব মানুহৰ আমাৰ ইয়াতে প্ৰায় দুইশ ঘৰ মানুহ আছে দুইশটা পৰিয়াল আছে এই পৰিয়ালকেইটাই সকলোৱে আমাৰ ইয়াতে ভাতে ব্যৱহাৰ কৰে দুপৰীয়াও ৰাতিও কোনো মানুহে ভাত নোখোৱাকৈ নাথাকে সেয়েহে ভাতটো চবৰে কাৰণে প্ৰয়োজন এইখিনিয়ে আমাৰ সাধাৰণতে ঘৰত গাঁৱত এইখিনিয়ে খাদ্য চলে